অ হয় হয় হয় অ হয় নেকি

আপুনি বাৰু এবাৰ মোৰ গুৰিলৈ আহিবচোন মই চাম আপোনাৰ হেৰি চাৰ্টটোৰ এই নাম্বাৰটো কিমান আছিলে বাৰু এই কিমান ছয়ত্ৰিশ অ তেতিয়াহ'লে এটা কাম কৰিবচোন আপুনি কাইলৈ পাৰে যদি মোৰ তালৈ আহকচোন মই চাই দিম ছয়ত্ৰিশৰ তেনেকুৱা চোলা তোলা আছে নেকি মই এ চিলাই থোৱা আছে নেকি মই চাম বাৰু এ আপুনি সেইটো চিন্তা কৰিব নালাগে মই আপোনাক সেইকণ মই হেৰি কৰিম মই সেইটো চিন্তা কৰিব নালাগে মই দিম বাৰু

অ অ অ অ হ'ব আহিব বাৰু মই আপোনাক ব্যৱস্থা কৰি দিম তাৰ হ'ব তেতিয়া অ